আমাৰ অসমীয়াৰ প্ৰথম হেৰি হৈছে কাঁহৰ বাচন বৰ্তন মোৰ পাকঘৰত এতিয়া সকলোখিনিয়ে আছে কাঁহৰ বাচন বৰ্তনো আছে ষ্টিলৰো আছে এলোমিনিয়াম আছে এইবিলাক কিন্তু মই এলোমিনিয়াম আৰু ষ্টিলৰটো সচৰাচৰ ব্যৱহাৰ নকৰোঁ মাত্ৰ মই কাঁহৰে ব্যৱহাৰ কৰোঁ কিন্তু কাঁহৰ ব্যৱহাৰ কৰি থাকিবলৈকো হয় আকৌ কাঁহৰ বাচন বৰ্তনখিনি মাজে মাজে ৰঙা পৰি যায় তেতিয়া মানে এই আমাৰ বাচনধোৱা চাবোনটোৰে সৈতে অলপ দিগদাৰ হয় তেতিয়া মই কি কৰোঁ ঘ আমাৰ মাহঁতৰ ঘৰৰ পৰা এই মানে ছাঁই আনোঁ ছাঁই যে এই যে ফুতছাঁই ফুতছাঁই আনিপেলাই সেয়া অকণমান চাৰ্ফ বা কিবা দি পেলাই এনেকৈ মাজি দিওঁ বৰ ধুনীয়া হৈ যায় কাঁহৰ বাচন বৰ্তন আচলতে আমাৰ মানুহে কাঁহৰ বাচন বৰ্তনতে খাব লাগে তাৰপিছত আৰু ষ্টিলটো মা মানে গিলাচ কেইটাহে ষ্টিলৰ এনেই মোৰ খোৱা বোৱাবিলাক আমাৰ ষ্টিলত নহয় কাঁহতে হৈ থাকে আৰু কেৰাহীও ঠিক তেনেকে আমি এলমিনিয়ামটো ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া এলমিনিয়ামটো নকৰোঁ এতিয়া লোহা কেৰাহীটোৱেই কৰোঁ লোহা কেৰাহীটোত খালে ভাল স্বাস্থ্যৰ কাৰণেও ভাল আৰু তাত সোনকালেও সিজে আৰু সোনকালে কেৰাহীটো গৰমো হয় বনাবলৈও বৰ ভাল লাগে সেইটোত আৰু ঠিক তেনেকে প্ৰেচাৰ কুকাৰ এটা ব্যৱহাৰ কৰোঁ প্ৰেচাৰ কুকাৰটোত সেই দালি সিজাওঁ তেনেকেই আৰু তাৰপাছত আৰু মোৰ পাকঘৰত ধৰি লওঁক এটা হেৰিও আছে এইটো কি কয় মানে অ'ভেন এটাও আছে মাইক্ৰৱেভ এটাও আছে কিন্তু মই মাইক্ৰৱেভটোৰ ব্যৱহাৰ ইমানকৈ নাজানোঁ ল'ৰা যেতিয়া ঘৰত থাকে সি অকণমান আমাৰ দেখাই দিয়ে তেতিয়া কৰা হয় আৰু মই সচৰাচৰ তাত গৰমহে কৰিব জানোঁ এনেই বনাব নাজানোঁ কিন্তু তাৰপাছত আকৌ চাহ চাহ চাহটোতো কাপতেই খোৱা হয় আৰু পানী কিন্তু আমি ঘটিত ব্যৱহাৰ কৰোঁ দেই ঘটী আগৰ যিবিলাক আমাৰ ককা আইতাহঁতৰ দিনৰ আপুৰুগীয়া সম্পদেই আৰু সেইবোৰ ঘটি সেই ঘটিকেইটাই মই ব্যৱহাৰ কৰোঁ সেইখিনিও সেই মাহঁতৰ ঘৰৰ পৰাই ফুতছাঁই আনি পেলাই মই তাক ঘঁহোঁ মাজোঁ আৰু সেইখিনি একদম ধুনীয়া চাফা হৈ থাকে আৰু তাত মানে পানীখিনি ব্যৱহাৰ কৰা হয় আৰু তেনেকেই আৰু আৰু ৰাইচ কুকাৰটোও মানে আমাৰ মানুহ কম আমাৰ পৰিয়ালটো আমাৰ চাৰিজন কিন্তু যেতিয়া মোৰ আলহী বেছি হয় তেতিয়া মই মানে ৰাইচ কুকাৰটো ব্যৱহাৰ কৰোঁ আৰু এনেই প্ৰেচাৰতেই কৰোঁ অঁ অঁ দুটা নিমিলে প্ৰেচাৰ কুকাৰ ৰাইচ কুকাৰৰ হেৰিটো অলপ বেলেগ হয় আৰু ৰাইচ কুকাৰটো বনাবলৈও উজু তৎক্ষণাতে হৈ যায় যেনিবা